হেল্ল' দাদা অঁ মোৰ কেব প্ৰয়োজন হৈছিলে কাৰণ ৰাতি মোৰ মানে কেইটা বজালৈকে থাকে আপোনালোকে ৰাতি মোৰ মানে দহটামান বজাত লাগিছিলে দহটাৰ পৰা এঘাৰটা চাৰে এঘাৰটালৈকে অঁ ঠিক আছে দাদা মোৰ মানে হেৰি ৰাতি মানে ৰাতিতো সেইটো কাৰণে মই আগতীয়াকৈ ফোন কৰিছোঁ আপুনি দহটামান বজাত যদি আহিব পাৰে তেতিয়াহ'লে মোক কনটেক্ট কৰিবচোন এইটো নাম্বাৰতে জনাব ঠিক আছে